হেল্ল' হয় কেব চাৰ্ভিছ নেকি মই আজি আপোনাৰ দুদিন আগতে এটা হেৰি বুক কৰিছিলোঁ বুকিঙটো আছিলে যে মই যোৰহাটৰ পৰা তেজপুৰ যাব বিচাৰিছিলোঁ আৰু আপোনাৰ লগতে কথা হৈছিলে ছাগে ন' অ হয় হয় ওম ও আপুনি মোৰ নামটো গম পাইছে ছাগে অ চিনি পাইছে এই মই আপোনালোকৰ লগত হেৰি এটা বুক কৰিছিলোঁ আজিৰ পৰা দুদিন আগতে কিন্তু কথাটো হৈছে যে মই যেতিয়া আপোনালোকৰ এজেঞ্চিটোৰ লগততো মোৰ আগৰে চিনাকী কিন্তু যেতিয়া ড্ৰাইভাৰজনৰ লগত আপুনি ড্ৰাইভাৰজনৰ নাম্বাৰ যেতিয়া দিছিলে মই তেতিয়া বাৰু কথা পাতিলোঁ তেওঁৰ লগত কিন্তু কথাকো কথাটো হৈছে যে ড্ৰাইভাৰজনে কিন্তু এতিয়া যিটো আমি টকা ঠিক কৰিছিলোঁ তাতকৈ অলপ বেছি বিচাৰিছে সেইবাবে মই আপোনাক জনাবৰ কাৰণে ফোন কৰি পেলাই ফোন কৰিলোঁ আৰু কথাটো হ'ল কি আমি যিখিনি হেৰিত ঠিক কৰিছিলোঁ সেইটো হৈছে চাৰি হাজাৰ ত' তেওঁ এতিয়া অতিৰিক্ত এটা মাচুল খুজিছে তেওঁ পাঁচ হেজাৰ পাঁচশ খুজিছে যিটো মই দিব নোৱাৰিম সেইবাবে আৰু এইটো বস্তু কেলৈ হ'ল মই বুজি নাপালোঁ কাৰণ আপ যিমানখিনি মই জানো আপোনালোকৰ এজেঞ্চিৰ পৰাই এনেকুৱা ড্ৰাইভাৰজন ঠিক কৰা হয় ত' সেইটো বস্তু তাতেই একেলগে ইনক্লোড হৈ যায় বুলি যিমানখিনি মই জানো কিন্তু মই এইটো জানিবৰ কাৰণে ফোন কৰিছিলোঁ আৰু এইটো জনাবৰ কাৰণে ফোন কৰিছিলোঁ যে মই ছিধাই ড্ৰাইভাৰজনক এই অতিৰিক্ত পৰিমাণটো দিব নোৱাৰিম আপুনি অনুগ্ৰহ কৰি এবাৰমান কথাটো মন কৰি চাই দিবচোন